গোলাঘাট চিভিল হস্পিটেল হয়নে ছাৰ এটা কথা জনাব বিচাৰিছিলো আমাৰ এই কেইদিনমানৰ আগতে চুবুৰীয়া এজন বিদেশৰ পৰা আমাৰ ঘৰলৈ গাঁৱলৈ আহিছে বৰ্তমান আপোনাৰ ক'ভিড নাইনটিনৰ যি আপোনাৰ বেমাৰ বিয়পি আছে তাৰকাৰণে এতিয়া আপোনাৰ এই ব্যক্তিজন আহিছে বা তেওঁ আপোনাৰ কোৱাৰেনটাইনত থকা বা আছুতীয়াকৰণৰ কিবা ব্যৱস্থা অথবা তেওঁৰ ক'ভিড নাইনটিনৰ পৰীক্ষা কৰাৰ কিবা ব্যৱস্থা এনেকুৱা আছে নেকি মানুহজন মানে ইফালে সিফালে এনেই ঘূৰি ফুৰিছে এনেকৈ ঘূৰি ফুৰিলেতো আপোনাৰ বেমাৰটো বিয়পাৰ সম্ভাৱনা বেছি থাকিব গতিকে আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ইয়াৰ কিবা ব্যৱস্থা অথবা কোৱাৰেনটাইন ৰখাৰ সুবিধা এনেকুৱা কিবাকিবি আছে নেকি যদি আছে আপোনাৰ কিবা এটা ব্যৱস্থা কৰক মই আমাৰ ব্যক্তিজনৰ সবিশেষ আপোনালোকক জনাই দিব পাৰিম তেওঁ ক'ত থাকে কি কথা আৰু এনেকৈ থাকিলে অলপ আমাৰ সকলোৰে কাৰণে অসুবিধা হ'ব এতিয়া মানে কি ব্যৱস্থা আছে কি কৰিলে আমি তেওঁৰ ঠিক হ'ব বা আমাৰ সমাজখনো ঠিক হ'ব সকলোৱে যাতে ভালে কুশলে থাকিব পাৰে আৰু যাতে বেমাৰটো নিবিয়পে কি ব্যৱস্থা কৰিলে ভাল হ'ব আপোনালোকে তাৰ কাৰণে এটা ব্যৱস্থা কৰক ধন্যবাদ ছাৰ